পৰ্যটনস্থলীবোৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে যিহেতু পৰ্যটকসকলে বিভিন্ন সময়ত আহি সেইসমূহত কিবাকিবি খোৱা খাদ্য বস্তু গ্ৰহণ কৰি তাৰ পলিথিন বা তাৰ তাৰ লগত জড়িত অন্য কিবা ধৰণৰ বস্তু আহি তাত যিহেতু পেলাই দিয়ে বা কিবা পেলাই দিয়ে বা তাত কিবা কৰে তাৰ তাৰ সেইকাৰণে সেইসমূহত যদি পৰিষ্কাৰ পৰিচ্ছন্নতাসমূহত যদি ব্যৱস্থা ব্যৱস্থা যদি সু ব্যৱস্থা থাকে তাত তেতিয়াহ'লে পৰ্যটনস্থলীসমূহ খুব সুন্দৰ বা ভাল হ'ব বুলি আশা কৰিব পাৰি বা খুব ভাল হ'ব বুলি আমি ক'ব পাৰোঁ পৰ্যটনস্থলীসমূহত প্ৰস্ৰাৱগাৰ শৌচাগাৰ নিশ্চয় থকাটো আছে আৰু পৰ্যটকসকলো সচেতন হ'ব লাগিব যে সেই পৰ্যটন সকলো পৰ্যটক সকলো খুব সচেতন সজাগ সচেতন হ'ব লাগিব যে সেইসমূহ নিজৰ পৰ্যটনস্থলীসমূহ কিদৰে চাফ চিকুণ বা পৰিষ্কাৰ কৰি ৰাখে তাৰ ওপৰত পৰ্যটকসকলে চকু দিয়া বা গুৰুত্ব দিয়াটো গুৰুত্ব দিয়াটো বা চকু দিয়াটো প্ৰয়োজনীয় বুলি মই ভাবোঁ পৰ্যটনসকলে বা হেৰি চকু দিয়াটো চকু দিব লাগে বুলি মই ভাবোঁ সেই হেতুকে আমি আশা কৰিব পাৰোঁ যে পৰ্যটনসকলে বৰ্তমান পৰ্যটকসকলে পৰ্যটকসকলে সেই সু পৰ্যটকসকলে সেই ব্যৱস্থাটো খুব সুন্দৰভাৱে কৰিব লাগে আৰু তেতিয়াহে সেই অঞ্চলসমূহত সেই অঞ্চলসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাটো বৰ্তি থাকিব বা বজাই ৰাখিব পাৰিব বুলি মই আশা কৰোঁ কিয়নো সেই পৰ্যটনস্থলীসমূহত ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগিব যদি সেই পৰ্যটনস্থলীসমূহত ডাষ্টবিনৰ ব্যৱস্থা কৰা হয় যদি ডাষ্টবিনৰ ব্যৱস্থা কৰা হয় তেতিয়া সেই পৰ্যটকসকলে যিবোৰ খাদ্যবস্তু বা যিবোৰ বস্তু গ্ৰহণ কৰে সেই গ্ৰহণ কৰা বস্তুবোৰ সেই গ্ৰহণ কৰা বস্তুবোৰ য'তে ত'তে নেপেলায় সেই নিৰ্দিষ্ট ঠাইত গোটেই ডাষ্টবিনৰ সুব্যৱস্থা থাকিলে ডাষ্টবিনত সেই বস্তুবোৰ পেলাব পাৰিব পেলাই দিয়াৰ লগে লগে সেই পৰ্যটক পৰ্যটক বা সেইসমূহ খুব সুন্দৰভাৱে বা খুব ভাল ধৰণেৰে বৰ্তি হৈ থাকিব বুলি আশা কৰিব পাৰি বা আশা কৰোঁ খুব সেই ধৰণেৰে যদি তাত বৰ্তি থাকে সেই বৰ্তি থাকে তেতিয়াহ'লে পৰ্যটকসকলে আহিও বা পৰ্যটকসকলে সেই পৰ্যটকসকলে আহি বা তাৰ সেইটো উপভোগ কৰি খুব ভাল পাব বা সজাগ সচেতন হ'ব বুলি আশা কৰোঁ আৰু পৰ্যটকসকলেও দায়িত্ব বা মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বৰ্তাই ৰখাটো বা পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰখাটো দায়িত্ব বুলি ক'ব পাৰি পৰ্যটনস্থলীসমূহত আৰু সেইদৰে তাত চাফ চিকুণ কৰি ৰখাটো নিজৰ দায়িত্ব পৰ্যটকসকলেৰে পৰ্যটকসকলৰে দায়িত্ব যে পৰ্যটনস্থলীসমূহ খুব সুন্দৰকে বা খুব নিৰ্দিষ্ট ধৰণেৰে পৰিষ্কাৰ পৰিচ্ছনতা বা পৰিষ্কাৰ কৰি ৰখাটো পৰ্যটকসকলৰ দায়িত্ব তাত বিভিন্ন ধৰণৰ জাবৰ জোঁথৰবোৰ ডাষ্টবিনত পেলোৱা পৰ্যটকসকললে সচেতন হ'ব লাগিব যে তাত সেইডোখৰ নিজৰ ঠাই বা পৰ্যটনস্থলীসমূহ সেইদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰি সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিব তেতিয়া সেই পৰ্যটনস্থলী লেখত ল'বলগীয়া হ'ব বা মানুহে আহি সেই পৰ্যটনস্থলীসমূহত বিভিন্ন ধৰণেৰে আহি চাব পাৰিব বুলি বা কৰিব হেৰি কৰিব বুলি আশা কৰিব পাৰি আৰু আমি সেই পৰ্যটনস্থলীসমূহত যিবোৰ প্ৰস্ৰাৱগাৰ বা শৌচাগাৰ আছে শৌচাগাৰ আছে সেই প্ৰস্ৰাৱগাৰ বা শৌচাগাৰসমূহ সমূহো চাফ চিকুণ কৰাৰ দায়িত্ব দায়িত্ব কেৱল দায়িত্ব আছে বা সুব্যৱস্থা থকাটো আছে তাতোতকৈ বেছি অত্যাধুনিক যদি আধুনিক বা কিবা আৰু যদি তাতকৈ বেছি চাফ চিকুণ কৰি ৰাখিব পাৰি তেতিয়া তেতিয়াহ'লে আৰু বেছি ভাল হ'ব কিয়নো ইয়াৰ দ্বাৰা আমি সেই অঞ্চলসমূহত আৰু বহুত বেছি পৰিমাণেৰে আমি আৰু খুব আৰু বেছি পৰিমাণে আমি সেই অঞ্চলসমূহত যদি প্ৰস্ৰাৱগাৰ শৌচাগাৰ নিৰ্মাণ কৰা হয় বা প্ৰস্ৰাৱগাৰ শৌচাগাৰ যদি নিৰ্মাণ কৰে তেতিয়াহ'লে সেই অঞ্চলসমূহ যথেষ্ট পৰিমাণেৰে সুখী হৈ যথেষ্ট পৰিমাণে যথেষ্ট পৰিমাণে সেই অঞ্চলসমূহ যথেষ্ট পৰিমাণে সেই অঞ্চলসমূহ ভাল হৈ থাকিব বা সেই অঞ্চলসমূহত সেই ব্যৱস্থা কৰাটো খুবেই প্ৰয়োজনীয় বৰ্তমান সময়ত বুলি ভাবোঁ পৰ্যটনস্থলীসমূহত আমি পৰ্যটনস্থলীসমূহত প্ৰস্ৰাৱগাৰ শৌচাগাৰ আছে থকাটো থকাটো আছে যদিও জাবৰ নিষ্কাশনৰ সু জাবৰ নিষ্কাশনৰ সেই সুব্যৱস্থাটো আমাৰ অঞ্চলত পৰ্যটনস্থলী আৰু অলপ ভাল হ'ব বা সেই ভালখিনি সেই ভাল হ'ব পৰ্যটনস্থলীত খুব বেছি ভাল হ'ব আৰু সেই ভাল সুব্যৱস্থা যদি থাকে তেতিয়া আমি সেইদ্বাৰা দ্বাৰাই এই ব্যৱস্থাটোৰ পৰা আমি খুব উপকৃত হ'ব পাৰোঁ বা পৰ্যটকসকলেও খুব বেছি কম বেছি পৰিমাণে তাৰ দ্বাৰা উপকৃত হ'ব বুলি মই আশা কৰোঁ বা মই ভাবোঁ আৰু যি যি যি তাত পৰ্যটনসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা ল'ব পাৰি বুলি সুব্যৱস্থা পৰ্যটকসকলে নিজেই ল'ব লাগিব বা সেইখিনি তাত পৰ্যটকসকলৰ যি যি তাত দায়িত্ব বা প্ৰয়োজনীয়তা আছে সেই সকলোখিনি আমি নিজেই তাত কৰিব লাগিব আৰু যদি কৰা যায় তেতিয়াহ'লে পৰ্যটকসকলেও সেই সুব্যৱস্থাটোত তাত আমি কৰিব লগা কামখিনি তাত পৰ্যটকসকলে সুব্যৱস্থা সুনিষ্কাশন কৰিব পাৰিব প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰ অঞ্চলটো থকাটোত আছে কিন্তু জাবৰ নিষ্কাশনৰ সুব্যৱস্থা আমাৰ খুবেই প্ৰয়োজন বৰ্তমান সময়ত কিয়নো সেই জাবৰ নিষ্কাশন বা পৰিৱেশটো খুব সুন্দৰ হৈ থাকিব আৰু সুন্দৰ হৈ থাকিলে সেই পৰিৱেশটো আমি খুব ভাল ধৰণেৰে বৰ্তাই ৰাখিব পাৰিম বা সেইখিনি খুব সুন্দৰকে কৰিব পাৰিম বুলি ভাবোঁ আৰু প্ৰস্ৰাৱ শৌচাগাৰো আৰু খুব সুন্দৰকৈ পৰ্যটকসকলে ব্যৱহাৰ কৰিব লাগিব যাতে লেতেৰা হৈ নাথাকে তাত চাফা হৈ থাকে চাফা হৈ থকাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু চাফা হৈ থকাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বিশেষকৈ কোনখিনি সময়ত আমি কিমান লেতেৰা হৈছে কিমান চাফা হৈছে যদি সেইটোৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ বা সেইটোৰ ওপৰত যদি আমি বিভিন্ন ধৰণৰ আমাৰ কাৰো কাম কৰোঁ আমি তাৰ ওপৰত তেতিয়াহ'লে সেইটো খুব বেছি ভাল হ'ব বুলি মই খুব বেছি ভাল হ'ব বুলি ভাবোঁ বা আশা কৰোঁ শৌচাগাৰ প্ৰস্ৰাৱগাৰ থকাটো নিশ্চয় আছে কিন্তু জাবৰ নিষ্কাশনৰ ব্যৱস্থা টো অতি প্ৰয়োজনীয় যিহেতু জাবৰ জোঁথৰ বা কিবা কাৰণে পৰ্যটকসকলে আহি তাত অসুবিধা নাপাওক সেইবুলি তাত প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ বৰ্তমান সময়ত খুবেই প্ৰয়োজন আৰু যিটো আপোনাৰ ক'ব পাৰে ৰাজহুৱা স্থানত সেই সেই হেতুকে সুব্যৱস্থা ডাষ্টবিনৰ সুব্যৱস্থা কৰিলেই সকলো সমস্যা দূৰ হ'ব বা সকলো সমস্যা আঁতৰ হ'ব বুলি ক'ব পাৰি কিয়নো জাবৰ জোঁথৰে তাত বেছি লেতেৰা হৈ থাকিলে ডাষ্টবিনৰ ব্যৱস্থাটো থাকিলে তাত জাবৰ জোঁথৰবোৰ ডাষ্টবিনত থলে তাৰ তেতিয়াহ'লে পৰ্যটকসকলেও খুব ভাল পাব বা তাত পৰিৱেশ ভাল হৈ থাকিব আৰু আমাৰ অঞ্চলত থকাটো আছে কিন্তু ডাষ্টবিনৰ সুব্যৱস্থা জাবৰ জোঁথৰ নিষ্কাশনৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে বুলি ভাবোঁ ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে আৰু ডাষ্টবিনৰ সুব্যৱস্থা কৰিব লাগে আৰু পৰ্যটকসকলে তেতিয়া আৰু বেছি সুখী বা পৰ্যটকসকলে সুখী হ'ব পাৰিব চাফা হ'লে ঠাইডোখৰ ইত্যাদি যদি লেতেৰা হয় তাত পৰ্যটকসকলে কেনেকৈনো তাত হেৰি কৰিব চাফা হ'ব বা কিবা হ'ব সেই হেতুকে পৰ্যটকসকলে মন কৰা উচিত যে ঠাইডোখৰ চাফা হৈ থাকে বা অঞ্চলটোত সেই পৰ্যটনসমূহে সেইখিনি সুব্যৱস্থা বা পায় পৰ্যটনস্থলীবোৰত ৰাজহুৱা প্ৰস্ৰাৱগাৰ শৌচাগাৰ জাবৰ নিষ্কাশনৰ ব্যৱস্থা কম ঠাইত আছে যোন যোনবোৰ ঠাইত বা যোনবোৰ স্থানত আছে সেইবোৰ আমি খুব ভালদৰে সেই ঠাইসমূহ ৰাখিলে বা সেই ঠাইসমূহ যদি আমি ভালদৰে ৰাখোঁ তেতিয়া সেই ঠাই সেই ঠাইডোখৰ ভাল হৈ থাকিব বুলি ভাবোঁ আৰু সেই ঠাইডোখৰ ভাল হৈ থাকিলে খুব বেছি পৰ্যটক তালৈ আহিব আৰু পৰ্যটক অহা মানে আমি আমাৰ নিজৰ কামত বা আমি নিজৰ নিজ নিজৰ সুখী হ'ব পাৰিম সেই ঠাইসমূহত লেতেৰা খুব বেছি পৰিমাণে হয় জাবৰ জোঁথৰ পৰ্যটকসকলে পেলাই থৈ যায় সেই হেতুকে প্ৰতিটো ঠাইত সেই ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে ডাষ্টবিনৰ ব্যৱস্থা শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থাটো থাকিব লাগে তেতিয়া তেতিয়া পৰ্যটকসকলেও সুবিধা লাভ কৰিব বা ঠাইডোখৰ পৰিষ্কাৰ হৈ থাকিব আৰু পৰিষ্কাৰ হৈ থাকিলে তালৈ পৰ্যটকসকলৰো ভিৰ হ'ব বা পৰ্যটকসকলো তাৰপৰা উপকৃত হ'ব লগতে পৰ্যটকসকলো আহি ঠাইডোখৰো ভাল হ'ব ঠাইডোখৰ ভাল হ'লে সকলোৰে ঠাইডোখৰ ভাল হ'লে চাফা হৈ থাকিব চাফ চিকুণ হৈ থাকিব তেনেকৈ পাৰি বিভিন্ন ধৰণৰ তাত বিভিন্ন ধৰণৰ তাত প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰিব লাগে শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ এইকেইটা কৰিলে এইকেইটা কৰি ৰাখিলে তাত খুব কম সময়ত আমি খুব কম সময়ত আমি তাৰ ভাল সুব্যৱস্থা বা সুফল আমি আশা কৰিব পাৰোঁ তাৰপৰা আৰু যিহেতু জাৱৰ জোঁথৰ য'তে জাবৰ জোঁথৰৰ সমস্যা সেইহেতুকে পৰ্যটনস্থলীসমূহত শৌচাগাৰৰ সুব্যৱস্থা প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা খুব সুন্দৰকৈ প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ ব্যৱস্থাটো প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ সুব্যৱস্থাটো প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ সুব্যৱস্থা থাকিলে থাকিব লাগিব প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ সুব্যৱস্থা থাকি সুব্যৱস্থা থাকিব লাগিব আৰু থাকিলে পৰ্যটকসকলেও পৰ্যটকসকলে আহি ঠাইডোখৰ ভাল পাব আৰু আমাৰ গাঁৱত পৰ্যটকসকলৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰ জাবৰ নিষ্কাশনৰ সুব্যৱস্থা আছে